আমাৰ ঋতু ছয়টা হৈছে গ্ৰীষ্ম বৰ্ষা শৰত হেমন্ত শীত বসন্ত এই ছয় ঋতুৰ ভিতৰত মানে মোৰ শৰত ঋতুটো শৰত ঋতুটো মোৰ কাৰণেই খুবেই প্ৰিয় কাৰণ আমাৰ কি হয় আমাৰ যিহেতু নাতিশীতোষ্ণ অঞ্চল গতিকে না শীত না গৰম এই ঋতুটোত ভালদৰে প্ৰতিফলিত হয় গৰমো বেছি নহয় ঠাণ্ডাও বেছি নহয় তাৰ প্ৰাকৃতিক যিটো সৌন্দৰ্য সেইটো ধুনীয়া হৈ থাকে মানে ফুল গছ গছনি মানে যিটো পৰিৱেশ আমাৰ সেই পৰিৱেশটো ভাল হয় লগতে আৰু সেই সময়ত মানুহৰ আমাৰ মানুহৰ যিবিলাক উৎসৱ কিছুমান যেনে পূজা পাৰ্বণ এইবিলাক এই পূজা পাৰ্বণ মানে দুৰ্গা পূজা বা এনেকুৱা ধৰণৰ মানে মানুহে যিবিলাকত আনন্দ পায় যিবিলাকত মানুহৰ মনটো ফুৰ্ত্তি হৈ থাকে গতিকে এই শৰত ঋতুতে সাধাৰণতে মানুহৰ মানে থাকি খুব ভাল পায় বিশেষকৈ গৰম ঠাণ্ডাৰ মাজত যিহেতু এটা ধুনীয়া এটা নাতিশীতোষ্ণ এটা পৰিৱেশ হৈ যায়তো গতিকে সেই সময়ত থাকিও ভাল লাগে মানুহে কাম কৰি ভাগৰ নালাগে বেছি বা ক'ৰবাত ফুৰিব গ'লেও সিমান এটা আমনি নাপায় মানে এনেকুৱা ধৰণৰ গতিকে এই ঋতুটো মোৰ কাৰণে খুবেই ভাল আৰু যিটো মানে আমাৰ এই ঋতুত যিটো আমাৰ যিটো শেৱালি ফুল শেৱালি ফুলটো মানুহৰ সকলোৰে প্ৰিয় গতিকে এই ফুলৰ গোন্ধ বা যিকোনো ফুলৰ এই ঋতুটোতে সাধাৰণতে ভাল ভাল পৰিৱেশ আমি এইটো বিচাৰি পাওঁ